নিজৰ দেশখনৰ বা ৰাজ্যখনৰ বিষয়ে জনাৰ ক্ষেত্ৰত ইণ্টাৰনেট ইণ্টাৰনেটে আমাক যথেষ্ট উপকাৰ বা সহায় কৰিছে আজিৰ পৰা কিছু বছৰ আমি যদি পিছুৱাই যাওঁ তেতিয়া আমি দৈনন্দিন বাতৰিবিলাকৰ বাবে আমি হকাৰজনৰ কাৰণে আগ্ৰহেৰে ৰৈ থাকিব লগা হৈছিল তেওঁলোকে আগদিনাৰ বাতৰিটো তেওঁলোকে প্ৰিণ্ট কৰে প্ৰিণ্ট কৰি পেলাই প্ৰেৰণ কৰে আমি আগদিনাৰ বাতৰিটোহে পিছদিনা লাভ কৰোঁ কিন্তু সম্প্ৰতি ইণ্টাৰনেটৰ ফলত নিউজ পৰ্টেলবিলাকে আমাক তৎমূহুৰ্ত্ততে আমাক বাতৰিবিলাক লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ ৰাজ্যৰ ৰাজনীতিয়ে হওক বা অন্য়ান্য বা দেশখনৰ ৰাজনীতি বা অন্য়ান্য বিভিন্ন বিষয়ৰ ক্ষেত্ৰত আমি তৎমূহুৰ্ত্ততে ঘটা ঘটনাটো আমি জানিব পাৰোঁ বা সেই বিষয়ে আমি জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ গতিকে আমি সদায় মানে আপডেট হৈ থাকোঁ এই ক্ষেত্ৰত মই ভাবোঁ ইণ্টাৰনেটক আমি ইণ্টাৰনেটৰ প্ৰতি আমি সদায় কৃতাৰ্থ হ'ব লাগে ইয়াৰ উপৰিও আমি মই যেতিয়া কৈশোৰ বা যৌৱন কালত যেতিয়া দেশখনৰ বা ৰাজ্যখনৰ বিভিন্ন তথ্য লাভ কৰিবৰ কাৰণে বছৰটোৰ কাৰণে তথ্যবিলাক জানিবৰ কাৰণে তেতিয়া মই মোৰ মনত পৰে মই মনোৰমা ইয়াৰ বুক হিন্দুস্থান ইয়াৰ বুক এইবিলাক পঢ়িছিলোঁ আমি জনম দেশখনৰ জনমূৰি আয় ৰাজ্যখনৰ জনমূৰি আয় বা পপুলেশ্যন ডেঞ্চিটি বা অন্য়ান্য বিভিন্ন তথ্য লাভ কৰিবৰ কাৰণে আমি বছৰটো ধৰি পেলাই সংগ্ৰহ কৰি পিন্ট মেডিয়াত প্ৰকাশ কৰাৰ পিছত আমি বছৰটো পিছতহে পাওঁ কিন্তু সাম্প্ৰতিক সময়ত তেনে ৰৈ থাকিব নালাগে আমি গুগুলত অথবা ইণ্টাৰনেটৰ উপলব্ধ গুগুলত আমি চাৰ্ছ কৰিয়ে তৎমূহুৰ্ত্তত আমি তথ্যবিলাক পাব পাৰোঁ গতিকে তাৰ কাৰণে মই ইণ্টাৰনেটক ধন্যবাদ জনাবই লাগিব